কামৰূপ মহানগৰীত ফুৰিবলগীয়া বা মনোৰঞ্জনৰ বাবে বহুতো ঠাই আছে কিছুমান ঠাই এনেকুৱা আছে য'ত আমি পইচা দি টিকেট কাটি সেই ঠাইডোখৰ ভ্ৰমণ কৰিব লাগে কিন্তু কিছুমান এনেকুৱাও ঠাই আছে য'ত টিকেট কাটিবলগীয়া নহয় বা সেইখনত কোনো মূল্য দিবলগীয়া নহয় ভ্ৰমণ কৰিবৰ বাবে তাৰে ভিতৰত হ'ল ঠাকুৰকুছি গাঁৱৰ খামৰেংগা বিল খামৰেংগা বিলৰ ওচৰতে এখনি গাঁও আছে সেইখন বহুতেই সুন্দৰ গাঁও য'ত আমি ভ্ৰমণ কৰিলে কোনো টিকেটৰ মূল্য দিবলগীয়া নহয় বা কোনো টিকেট কাটিবলগীয়া নহয় ইয়াতে বহুতো ধৰণৰ চৰাই চিৰিকতি আৰু জীৱ জন্তু দেখা যায় এইখন খুবেই সুন্দৰ গাঁও আৰু এই গাঁৱৰ এই গাঁৱৰ